অসমত উৎপাদন কৰা মাছ আপোনাৰ আছে ৰৌ মাছ আছে বাহু মাছ আছে ৰূপচন্দা মাছ আছে চিতল মাছ আছে আৰু কি আছে এইটো আপোনাৰ শ'ল মাছ আছে মাগুৰ মাছো কৰে কোনোবাই আজিকালি কাৱৈ মাছো কৰে শিঙী মাছো কৰে আজিকালি বায়ুফ্লস্ক এইবিলাকতো কিবাকিবি অত্যাধুনিক ওলাইছে ন কম জেগাতে কিছুমান খেতি কৰিব পাৰে মাছৰ তেনেধৰণৰ কিছুমান খেতি আছে অসমত অঁ কৰি পিনে লাভৱানো হৈছে মানুহখিনি যথেষ্টখিনি লাভৱান হৈছে আমাৰ ইয়াত মানে আপোনাৰ মাছ পুহিবলৈ পালন কৰিবলৈ অসুবিধা বুলিবলৈ এটাই সমস্যা থাকে ধৰক বাৰিষা হ'লে কেতিয়াবা পানীটো বাঢ়ি যায় পানী বাঢ়ি গ'লে আপোনাৰ পুখুৰীৰ পৰা মাছসোপা ওলাই যায় সেই মাছসোপা যেতিয়া ওলাই যায় আৰু তেতিয়া আৰু কিনো হ'ব আৰু গোটেইখিনিতো লোকচানৰ বাহিৰে বেলেগতো একো দেখি নাপায় তেখেতলোকে সেইখিনি সমস্যা সন্মুখীন আমাৰ মৎস্য পালন কৰা ব্যক্তিসকলৰ কাৰণে মুখামুখি সেইখিনি পাই থাকে আৰু মুখামুখি হৈ থাকে তেখেতলোক এইখিনি সমস্যা সেইটো সমাধান তেখেতলোকে নিজে কৰি ল'ব লাগিব তাত নেট লগাব লাগিব কিবাকিবি কৰিব লাগিব সমাধানখিনিতো নিজে উলিয়াই ল'ব লাগিব কাৰণ বতৰে যেতিয়া আপোনাৰ বিধি পথালি দিবতো তেতিয়াতো সেইটো আৰু ৰক্ষা নাই ন কোনেও আপোনাৰ হেৰি কৰিব নোৱাৰে ধৰক আৰু আমাৰ ইয়াত মাছ পালন কৰিবলৈ আপুনি পুখুৰী এটা খান্দি পিনে মাছ পালন কৰিছে তাত আমাৰ আছে কিছুমান মানুহৰ পৰা আপোনাৰ হাত সাৰিবলগীয়া হয় চোৰৰ পৰা আপোনাৰ বহুতখিনি অসুবিধা হয় তাত আপোনাৰ পহৰা দিবলগীয়া হয় পহৰা দিবলৈও ধৰক কিছুমান ধৰক অকলশৰীয়া মানুহে বোলে আজি মোৰ মাছৰ খেতি কৰিছোঁ তেওঁলোকৰ কাৰণেতো এইটো যথেষ্ট সমস্যাৰ কথা মানে কাৰণ ঘৰখন এৰি তেখেতলোকে পুখুৰীটো চাই থাকিবগৈ নোৱাৰে ৰাতি গৈ তেনেকুৱাবিলাক অসুবিধা আমাৰ চকুত মানে যিখিনি ধৰা পৰিছে সেইখিনি বিৱৰণ কৰিছোঁ আপোনালোকৰ আগত আৰু বিশেষ অসুবিধা বুলিবলৈ মাছৰ কাৰণেতো তেনেকুৱা বিশেষ অসুবিধা নাই আমাৰ ইয়াত মাছৰ খেতিটো যথেষ্টখিনি ভালেই হয় বাৰু বেয়া নহয় সমস্যা সেই দুটাই মই দেখা পাইছোঁ মানে এটা হ'ল চোৰৰ আনটো হ'ল প্ৰকৃতিৰ যিটো আপোনাৰ পানীটো বাঢ়িলে মানে মাছটো আপোনাৰ পুখুৰীৰ পৰা ওলাই যায় তেনেকুৱা ধৰণৰ অসুবিধাখিনি দেখা পাইছোঁ আৰু গতিকেলৈ সেইখিনি ৰোধ কৰিবলৈ হ'লে মানে নিজেও চেষ্টা কৰিব লাগিব কিছুমান মানে বস্তু চাই চিতিয়ে কৰিব লাগিব ন কাৰণ খেতি এটা কৰিছে যেতিয়া নেকি আজি আপুনি পুখুৰী এটা খান্দি পিনে যেতিয়া নেকি কৰিবলৈ বিচাৰিছে তাত আপুনি চোৰৰ চোৰ আহিব নাহে সেইখিনি আপুনি নিজেই নিজে চাব লাগিব কাৰণ সেইখিনি আগতীয়াকৈ জানি শুনিহে কৰা হয় আৰু বাকী বতৰৰ কথাটো মই নকওঁ কাৰণ বতৰটো আপুনি আপোনাৰ হাতত নাই এইটো বস্তু গতিকেলৈ মানে বতৰৰ সন্মুখীনটো নিজে কৰিব লাগিব তাৰ তাৰ কাৰণে আপুনি প্ৰটেকশ্যন ল'ব লাগিব যেনে ধৰক পুখুৰীটোৰ চাৰিওকাষে আপোনাৰ নেট লগাব লাগিব যাতে আপোনাৰ পানীটো অভাৰ অভাৰ হৈ গ'লেও আপোনাৰ পানীটো ওলাই গ'লেও মাছটো যাতে তাৰপৰা ওলাই আহিব নোৱাৰে সেইটো প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু পুখুৰীখিনি আপোনাৰ চাফ চিকুণ কৰি থ'ব লাগিব যাতে মাছখিনি জীয়াই থাকিবলৈ সুবিধা হয় তেনেধৰণৰ কিছুমান কৰ্ম কৰিলে মানে মৎস্য খেতি কৰা কৃষকসকলৰ কাৰণে যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ